আমাৰ অঞ্চলত ব্যৱসায়িক কামত ব্যৱহাৰ কৰিব পৰা বহুতো প্ৰাকৃতিক সম্পদ আছে তাৰ ভিতৰত প্ৰধানতঃ গছ গছনিৰ কথা ক'ব পাৰি আমাৰ অঞ্চলত বহুতো ডাঙৰ ডাঙৰ গছ গছনিৰে ভৰা তাৰে ভিতৰত আম চেগুণ গমাৰি শিলিখা শিমলু আদি বিভিন্ন গছ আছে এইবোৰ গছ কাটি তাৰ পৰা বিভিন্ন ধৰণৰ আচবাব তৈয়াৰ কৰি বহু লোকে জীৱন নিৰ্বাহ কৰিব পাৰে সেই ব্যৱসায়ৰ যোগেদি ঘৰুৱা সামগ্ৰী বিচনা আলনা টেবুল চকী বেঞ্চ আদি তৈয়াৰ কৰি বহু লোকে জীৱিকা নিৰ্বাহ কৰিব পাৰে তাৰ উপৰিও আমাৰ প্ৰাকৃতিক সম্পদ বুলি ক'লে আমাৰ বিলসমূহ বা নদীসমূহত প্ৰয়োজনীয় মাছ মাৰি সেই মাছবোৰ বজাৰত বিক্ৰী কৰি মাছৰ ব্যৱসায় কৰিব পাৰে ধন্যবাদ